আমি ভ্ৰমণৰ সময়ত কেইবিধমান আমাৰ লাগতিয়াল বস্তু আমাৰ লগত আমি নিবই লাগিব যেনে আমাৰ প্ৰথম হ'ল আমাৰ বস্ত্ৰ পিন্ধা কাপোৰ কানিখিনি তাৰপাছত আমাৰ খোৱা খাদ্য যেনে ৰুটিয়েই হওক পৰঠা হওক চাহ মিঠাই এইবিলাক আমি লগত ফল মূল সেইবিলাকো লৈ যাওঁ ধৰক ৰাস্তাতে বোলে হেৰি হ'ল বমি চমি হ'ল সেইটো কাৰণেও আমি পিল এইবিলাকো আমি লগত লৈ যাওঁ জ্বৰ পেটৰ অসুখৰ তৎক্ষণাত ক্লাইমেটটো চেঞ্জ হৈ গ'লে কিজানি আমাৰ হঠাৎ কিবা বেমাৰ আহে সেইবুলি আমি সেইবিলাকসমূহ সেইবিলাকো লৈ যাওঁ আৰু ধৰক এতিয়া আজিকালি এনেকুৱা এটা পৰিস্থিতি হ'ল মানে হোটেলবিলাকত থাকিবলে গ'লে চিধাই আপোনাৰ পেন কাৰ্ড আছেনে ভোটাৰ কাৰ্ড এইবিলাক লৈ যাবলে লৈ যাওঁ লগত নথি পত্ৰ সেইবিলাকেই আৰু